ভাইটি মোৰ ভাড়াটো ধেমাজিৰপৰা ডিব্ৰুগড়লৈ কিমান হ'ল এতিয়া কোৱাচোন যিহেতু তোমাক এতিয়া মই ভাড়াটো পে'মেন্ট কৰিব লাগে মোৰ হাতত খুচুৰা পইচা নাই তোমাৰ হাতত খুচুৰা পইচা আছে নাই যদি নাই মই অনলাইন পে'মেন্ট কৰিব পৰা মোৰ ব্যৱস্থা আছে তোমাৰ যদি ব্যৱস্থা আছে মই দিব পাৰোঁ তুমি সেইটো সুবিধা কৰি লোৱা আৰু তুমি যে ইয়াত মোক সুন্দৰভাৱে পোৱাই দিলা সময়ত তাৰ বাবে তোমাক মই ধন্যবাদ দিছোঁ তুমি যাব পাৰা